হেল্ল' অনুপ্ৰম কাইলৈ আমি দুলীয়াজানলৈ যাম বুলি ভাবিছোঁ মানে তুমি আমাক কামগুচ ষ্টেচনত থৈ আহিবগৈ লাগিছিলে কাৰণ আমি চাৰে সাতটা বজাত আমাৰ ট্ৰেইন আছে সেইটো কাৰণে মানে আমি চাৰে ছয়টামান বজাত ঘৰৰ পৰা যাম বুলি ভাবিছোঁ তোমাক ফোন এটা কৰি দিম তুমি সোনকালে উঠি আমাক আমগুৰি ষ্টেচনত থৈ আহিবাগৈ আৰু পাৰিলে আমাৰ পাৰিলে পাছদিনা আমাক তাৰপা লৈও আহিবাগৈ আমি মানে একেদিনাই ঘূৰিবলৈটো সম্ভৱ নহয় সেইটো কাৰণে পাছদিনা আহিম বুলিয়ে ভাবিছোঁ মানে পাছদিনা আকৌ আঢ়ৈতা বজাত আমি আমগুৰি ষ্টেচন পাম তাৰপা তুমি আমাক ঘৰলৈ লৈ আহিবা ভাড়াটোনো কিমান লাগিব তুমি আমাক ক'বা কাৰণ তোমাৰ লগতে আমি অহা যোৱা কৰি থকা হয়েই সেইকাৰণে তুমি ভাড়াটো কমকৈ ল'বা বুলিয়েই ভাবিছোঁ মানে সেইটো কাৰণে তোমাকেই কৈছোঁ আৰু আকৌ আমি যেতিয়া আমগুৰি ষ্টেচন পামহি তোমালৈ আকৌ ফোন এটা কৰি দিম ফোন কৰি দিলে তুমি সোনকালে আমাক আকৌ লৈ আহিবাগৈ ক'ৰবাত ভাড়া থাকিলেও তুমি ক'বা যে আমি যাব নোৱাৰোঁ কাৰণ আমি আগতীয়াকৈ কৈ থৈছোঁ কাৰণে তুমি আমাৰ লগতে যাবা